হয় কওকচোন হোৱা নাই নহয় এই হ'ব আৰু এইকেইদিনতে এদায় হ'ব আৰু দুই চাৰিদিন আজি ভাদ কেইদিন হৈছে নহয় অঁ হ'ব আৰু কেইদিনতে

দ মাটি যে আপোনাৰ ছাগৈ হয় অঁ মাৰিছে ন তেনেকুৱা পোক এই হেৰি দিব পাৰে নহয় আপুনি নগাবন নগাবন মাজে মাজে পুতি দিলেও হয় হয়

অঁ সেইটো কৰিছে অঁ আপুনি তেতিয়াহ'লে হেৰি কৰক আৰু যদিহে নহয় তেতিয়াহ'লে আৰু নগাবন ভাঙি ভাঙি পুতি দিয়ক তেতিয়া সোনকালে হেৰি হৈ যাব

অন্যান্য মানে মোৰ মাটি ৰোৱা দেৰি হোৱাৰ কাৰ মোৰ কথাটো হ'ল এই খৰাঙৰ কাৰণে কঠীয়া পৰা দেৰি হ'ল দেৰি হোৱাৰ কাৰণে অলপমান পিছুৱালে আৰু দুই চাৰিদিনত হ'ব আৰু অন্যান্য বাম খেতি আৰু এতিয়া বাম খেতি আৰু মাটিমাহ উলিয়াই ঠা মাটিমাহ পাৰিব হ'ব এতিয়া তিল পাৰিব লাগিব এতিয়া মাটি উলিয়াই থৈছোঁ অৱশ্য

আনে আহিনৰ চাৰি তাৰিখলৈকে অঁ সেইমতে মাটি উলিয়াইছোঁ বাৰু তিল আৰু মাহ এই কলি নাই আৰু অলপ অলপ কৰিম ঘৰৰ কাৰণে হ'লেই হ'ল

সেইটোৱেই হৈছে এতিয়া আজি যিজাক বৰষুণ ৰাতিপুৱা মাটি হাল ৱাই থোৱা আছিলে মাটিভাগৰ চব এতিয়া হেৰি কৰিলে চব উটুৱাই নিলে সেইভাগ চেপেটা কৰি পেলালে গোটেইখন এতিয়া আকৌ হাল বাব লাগিব ওৱাই বন দুৱাই হৈ আছে বাৰু অঁ ঠিক আছে দিয়ক অ'